নলবাৰী জিলাত মনোৰঞ্জনৰ কথা বুলি ভাবিলে যে মোৰ থিয়েটাৰৰ কথা আহে যেনেকৈ আমাৰ পূজাত থিয়েটাৰ মাতে কহিনুৰ থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ সেইবিলাক থিয়েটাৰ আমি চাওঁ মানুহবিলাকে লগ হৈ আৰু সেইকাৰণে ভাল লাগে যে আমাৰ নলবাৰী জিলাততো চিনেমা হল মাত্ৰ আগতেই এটাই আছিল যে সেইটো হ'ল টিহুত চিনেমা হলটোৰ নামটো মই পাহৰিছোঁ তাতে আমি চিনেমা এখনেই চাইছিলোঁ আৰু আজিকালি সেই চিনেমা হলটো নাই কিজানি নাজা নাজানো আৰু আৰু খেলপথাৰত খেলা ধূলা কৰে যে বিহুৰ সময়ত

গছৰ তলত বিহু পাতে মঞ্চত বিহু পাতে আমি সেই গছৰ তলত বা ঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে বিহু গাই ফুৰিছিলোঁ আমি এইবিলাক আগতেই আমাৰ দিনত এইবিলাক বিহু আছিল